হেল্ল' অ' কুঞ্জা বাইদেউ কি কৰি আছে অ' অ' ভালনে খবৰ খাতি

অ' ভালেই এই আছোঁ এনেই অ' আপুনি ফ্ৰি আছে নে বাৰু ফ্ৰি আছে যদি বিশালৰ পৰা আহোঁগে ব'লক এপাক অ' মোৰো এই কিবা কুকাৰ চুকাৰ কিবা ঘৰৰ বস্তু ল'বলৈ আছিলে আৰু এই ছোৱালীজনীৰ কাৰণে কিবা কিবি কিনিব আছে অ' আৰু পঁচিছশ ওপৰত হ'লে কিবা ডিস্কাউণ্ট দিব নহয় আমি দুইজনী অ' দুইজনীয়ে নহ'লে লগতে বজাৰখিনি কৰি তেতিয়া ডিস্কাউণ্ট পাম নহয় চাহপাত হ'ব নহ'লে আপুনি ওলাওক মই স্কুটী লৈয়ে যাম সময়টো চাৰে এঘাৰটা মানত যাম স্কুটী লৈ যাম অ' আপুনি ওলাই মেলি ৰে'ডী হৈ থাকক মই স্কুটী লৈ যাম